অঁ হেল্ল' ক'ব হয় হয় হয় কোনে ক'লে হয় হয় ক'ৰ পৰা ক'লে হয় হয় নিশ্চয় পাব বাৰু হয় হয় পাব পাব কেতিয়া যাব আপোনালোকে পৰহিলৈ যাব নহ্ কিমান মানুহ আছে আপোনালোকৰ দছজন আছে আপোনোকেতো এখন ডাঙৰ গাড়ী ল'ব লাগিব তেতিয়াহ'লে দছজন যদি আছে আপোনালোকে ট্ৰেভেলাৰ এখন লৈ ল'ব তেতিয়া গৈ ভাল পাব দছজন নহ'লে আমাৰটো বাকী সব সাতজনীয়াহে আছে ছেভেন চিটাৰ আছে গাড়ী বাৰু সেইটো হৈ যাব বাৰু আপোনালোকে পৰহিলৈ যাব নহয় জানো ৰাতিপুৱা পাঁচটা বজাত অঁ মই এতিয়া আপোনাক কনফাৰ্ম কৰি দিব নোৱাৰিম বাৰু আপোনাৰ ড্ৰাইভাৰ কথা আছে ড্ৰাইভাৰজনকো সুধি ল'ব লাগিব তেওঁলোকে পাঁচটা বজাত ওলাই যাব পাৰিবনে নাই মই আপোনাক জনাম বাৰু তাত হেৰি আপোনালোকে এতিয়া অঁ কওকচোন দুদিনৰ কাৰণে যাব আপোনালোকে যাব মানে এতিয়া ডাইৰেক্ট কাজিৰঙা কোন কোন জেগাত ফুৰিব সেইটো লগত কথা আছে এতিয়া আমাৰ ডিচটেঞ্চ কথা আছে কিমান ট্ৰেভেল কৰিব আপোনালোকে সেইটোৰ লগত কথা আছে সেইখিনি গোটেই চাই মেলিহে আমি ক'ব পাৰিম এতিয়া দুদিন থাকিব নহয় জানো অঁ কাজিৰঙা উদ্যানখনেই চাবনে আৰু বেলেগ কিবা চাব হেল্ল' হয় কাজিৰঙা উদ্যানখন চাবনে নেচনেল পাৰ্কখন চাবনে বেলেগ কিবা চাম বুলি ভাবিছে হয় হয় এনেই আনুমাণিক এটা ক'ব পাৰিম একেবাৰে আপোনাক ফিক্স এইটোৱে বুলি কৈ নিদিওঁ বাৰু কাৰণ কেলৈ আপোনালোকে কিমানটোৰ ঘূৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব নহ্ আমি এনেই পাৰ ডে পাৰ ডে পাৰ ডে এনেকৈ আমি ডিচটেঞ্চটো চাই কেনে কেতিয়াবা আঠ হেজাৰো কৰোঁ কেতিয়াবা দছ হেজাৰো কৰোঁ তেনেকৈ হয় আপোনালোকে কাজিৰঙা যদি যাম বুলি ভাবিছে দছ দছমানত হৈ যাব কমাবলৈ হৈ যাব সেইটো হৈ যাব বাৰু সেইটো পাঁচশ এহেজাৰ টকা কমাই দিম বাৰু সেইটো কাৰণে চিন্তা কৰিব নালাগে আঠমানত আঠমানতো নোৱাৰিম বাৰু তথাপিও মই কিবা এটা কমাম বাৰু আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ লোকচান হোৱাটো নকৰোঁ আৰু মোৰো লোকচান হোৱাটো নকৰিব মিলাই দিম বাৰু সেইটো চিন্তা কৰিব নালাগে আপোনালোকৰ ফিক্স হ'ল নহ্ সেইটো পৰহিলৈ যোৱাটো অঁ ঠিক আছে মই আজি পাইলটজনক মানে ড্ৰাইভাৰজনক সুধিম বাৰু ড্ৰাইভাৰজনৰ লগত পাতি মেলি আপোনাক জনাম আৰু গাড়ীও চাব লাগিব কোনখন গাড়ী ফ্ৰী আছে মোৰ মানে হয় হয় মানে কি আমাৰ বহুত বুকিং থাকেতো তেনেকৈ আগতীয়াকৈ আপোনালোকে পৰহি যাম বুলি ভাবিছে যদি কেইদিনমানৰ আগতে জনাব লাগিছিলে মানে গাড়ীবিলাক পটককৈ বিচাৰিলে হয় হয় ঠিক আছে মই আজি আমাৰ চাই লওঁ কোনখন কোনখন গাড়ী ফ্ৰী আছে কোন কেইখন গাড়ী যাব পাৰিব হয় হয় আজি মই পাতি ল'ম বাৰু আৰু মই চাই ল'ম সেইখনত কোন কোন কেইখন গাড়ী ফ্ৰী আছে আপোনাক জনাম আৰু প্ৰাইচটো সেইটোৱে আৰু আপোনালোকে টকা পাঁচশ এহেজাৰ কমাই দিব পাৰিব একো নাই আৰু আপোনালোকে ড্ৰাইভাৰৰ খৰচটো খোৱা বোৱা খৰচটো আৰু নিজে দিব লাগিব আপোনালোকে

ঠিক আছে ঠিক আছে ঠিক আছে ফোন কৰিব তেতিয়াহ'লে